হয় মই আপোনাৰ এই গোলাঘাটৰ পৰায়ে কৈছিলোঁ না চৈধ্য পোন্ধৰশ অ আপোনাৰ কি কি মানে কি কি কোম্পেনীৰ পাম বাৰু আপোনাৰ দোকানত আপোনাৰ কি কি কোম্পেনীৰ পাম বাৰু আপোনাৰ দোকানত

হয় আপোনাৰ মোৰ আগতে এই ঊষাৰ এটা আছিলে এইটো আপোনাৰ সাত আঠ বছৰমান হ'ল অ ঊষাটো বাৰু ভালেই পাইছিলোঁ বাকী এতিয়া মই আকৌ ঊষায়ে লওঁনে ঊষাটো ভালেইনে বাৰু হয় হয় আপোনাৰ ঊষাটো সিমানমানতে আহিবনে ঊষাটো

অ কিবা এটা কম বেছ কৰিব আপোনাৰ দোকানৰ পৰাই লৈ থাকোঁ

অ আপোনাৰ বাকী দামটো কিবা এটা কৰিব আৰু মিলাই মেলি কম বেছ

ঠিক আছে মই আপোনালোকৰ তাত কাইলৈ তেতিয়া দিনৰ বাৰটামান বজাত যাম থাকিব নহয় সিমান টাইমত ঠিক আছে দিয়ক তেতিয়া মই সিমান টাইমতে যাম কাইলৈ ঠিক আছে দিয়ক